অঁ অঁ হেল্ল' ধৰিব পৰা নাই কোনে কৈছে নো সঁচাকৈ ধৰিব পৰা নাই একেবাৰে সেইটো হয় পিছে অ' এক মিনিট হেৰি

অঁ অ' অভিজিত নি বাৰু বা কি মনত পৰিলে তোৰ নম্বৰ ক'ত পালি তই

তাকে মানে ছোৱালী এজনী তাকে মানে ইয়াতে আছোঁ আৰু এতিয়া এই প্ৰায় দুবছৰমানে যোৱা নাই মাজুলীলৈ তাকেইটো পাই এতিয়া কওচোন মেইন কথা হৈছে ৰাস চাসবোৰ হৈ আছেনে বাৰু তাকেইটো তাকে মানে কি হ'ল ৰাসবোৰ এই ম'বাইলত দেখি থকা ইউটিউবত দেখাই টি ভি বাতৰি চাতৰিয়ে দেখা হে আৰু মাজুলী হৰ্ণবিল এতিয়া আনিলোঁ মই মাৰোৱাৰী ছোৱালী এতিয়া মাৰোৱাৰী ছোৱালীয়েনো ৰাসৰ বিষয়েনো কি বুজি পাবনো বাৰু

এতিয়া মানে ধৰা লখিমপুৰ একদম মেইন টাউনতে আছে মালপানী চাৰিআলি বুলি কয় কেতিয়াবা ইছ ৰাম তই ফোন নম্বৰটো মোৰ ছেভ কৰি ল'বি দেই মাজুলী অঁ তোৰ বিষয়ে কচোন এতিয়া কি কৰ কি কথা কি বতৰা পৰিয়ালৰ কথা ক

গম পাইছোঁ গম পাইছোঁ গম পাইছোঁ অঁ এতিয়া ব্যৱসায় কি কৰা তই ব্যৱসায় বাণিজ্য় নে চাকৰি আচ্ছা

আচ্ছা উফ উফ উফ অ' অ'

ইছ ৰাম তই কাম এটা কৰিবচোন এই নাম্বৰ নাম্বাৰটো ছেভ কৰি থ'বি অ' ৱসন্ত মিলৰ কথা কৈছোঁ তই এতিয়া মেইন এতিয়া মেইন কথাটো কচোন এতিয়া আমাৰ লগৰ এতিয়া লগৰবিলাকৰ কথা কচোন এই চিৰঞ্জীৱৰ কেনেকুৱা চিৰঞ্জীৱৰ

হয় হয় হয় হয় হয় আমাৰ এই ভৱ ছাৰক পাৱনে কেতিয়াবা ভৱ ছাৰ ইছ ৰাম কেলা ইমান গম নাপাওঁ নে মই তাকে এতিয়া মেইন কথাটো হৈছে মেইন কথাটো এতিয়া তই কৰিলি ফোন কৰিলি ভাবেই হ'ল হয় এতিয়া মই কথা এটা ভাবি আছোঁ এতিয়া আমি মানে কি যিবোৰ আগৰ ল'ৰা ছোৱালীয়ে আছিলোঁ দুই হেজাৰ বেছৰ এতিয়া সেই ল'ৰা ছোৱালীবোৰ লগা লগ লাগি পেলাই আমি প্ৰাক্তন মানে ছাত্ৰ ছাত্ৰী সমাৰোহ এটা পাতিব নোৱাৰোঁ নে আমাৰ দুহেজাৰ বেষ্টৰ হয় হয়

গম পাইছোঁ গম পাইছোঁ হয় হয় হয় ন মই আউ এটা ভাবিছোঁ তেনেহ'লে আউ এটা কাম কৰোঁ নেকি বহাগ বিহু ময়ি যাওঁ লগৰ ছয় সাতজনৰ লগত লৈ পেলাই ছাৰবিলাকৰ ঘৰত গামোচা এখন এখন দি পেলাই তেওঁলোকৰ হেৰি এটা কৰোঁ নি বাৰু তেওঁলোকক অভ্যৰ্থনা এটা জনাওঁ নি বাৰু অঁ ঠিকেই আছে তেনেহ'লে

তেনেহ'লে কাম এটা কৰ তই এই তই এই তোৰতো মাজুলীতে থাক গতিকে তাৰ যিবোৰ ল'ৰা ছোৱালী আছে পঢ়া ফোন নম্বৰবোৰ কালেক্ট কৰ তই কালেক্ট কৰি হোৱাত বেয়া নহ'ব নহয় আছে আকৌ কেলে নাই দুহেজাৰ চনৰ ম'বাইল আছে নহয় আমাৰ আছে আছে মোবাইল অঁ সেইটো হয় বাৰু হ'লেও বুজি নাই পোৱা এটা ল'ৰা ফোন নম্বৰটো তেনেকে পালে লৈ ল'বি লৈ পেলাই হোৱাটছ এপৰ মান গ্ৰুপ এটা খুলিম তাকেটো এতিয়া তাই লগত থাকিলে এতিয়া তাইৰ লগত থাকিলে তাই লগৰ ছোৱালী চাৰিজনীৰ নম্বৰ পাম আমি ঠিক তেনেকে আমি হোৱাটছএপ হোৱাটছএপৰ গ্ৰুপ এটা বনাই পেলাই আমি কথাটো তই ভাৱ আৰু এটা কথাটো এই ৰুবলদা ঘুগুনী দোকানত কেতিয়াবা গৈছ নে হে প্ৰভু ৰুবুলদাও নাই

তেতিয়া হ'লে কাম এটা কৰোঁ মই ব'হাগত যাম এবাৰ ব'হাগত গৈ পেলাই আমি লগৰ ল'ৰা যিমান আছে চিনাকি হৈ আমি প্ৰত্যেক ঘৰলে গৈ গৈ ফোন নম্বৰটো লৈ পেলাই হোৱাটছআপ গ্ৰুপ এটা খূুলি পেলাই আমি যিটো প্ৰাক্তন ছাত্ৰৰ ছাত্ৰীৰ সমাৰোহ সমাৰোহৰ বাবে আমি এটা দিন এটা ধাৰ্য কৰি পেলাই মোৰ লাগে যি হয় হ'ব আৰু মই গুচি যাম সমূহ পৰিবাৰৰ সৈতে গতিকে তাকে ভাবিছোঁ ফোন কৰাৰ বাবে কিন্তু অতিকৈ ভাল পালোঁ দেই তই যে কি মন কৰি পেলাই ফোনটো কৰিলি কিন্তু খুব সুখী হৈছোঁ দেই বহুত বছৰৰ মূৰত কথা পাতিছোঁ তাকেতো তই কাম এটা কৰিবি মোৰ ফোন নন্বৰটো ছেভ কৰি তোৰ ফোন নন্বৰটো মই ছেভ কৰি থৈ দিম হয় আহিলে ন আজিকালি অঁ অঁ ঠিক আছে আমি কাম এটা কৰোঁ আমি আমি ল'ৰাবোৰ ল'ৰা ছোৱালীবোৰ যে লগ হওঁ লগ হওঁতে আমি খানা এটা পাতি দিলে কেনেকুৱা হ'ব তেতিয়া গোটেই ল'ৰা ছোৱালীবোৰ আৰু লৈ ব্ৰহ্মপুত্ৰ

খুব ভাল হ'ব গম পাইছোঁ গম পাইছোঁ তাকে মানে তই কাম এটা কৰ তাক খুব ভাল কথা আগ তই মই আহিবি এদিনাখনে চা চিনাকি কি কৰিবি কিবা সুবিধা অসুবিধা হ'লে মই আছোঁ হৈ যাব হৈ যাব সেইটো চিন্তা কৰিব নালাগে বাৰু সেইবোৰ পিছত হ'ব মেইন কথাটো হৈছে আমি ল'ৰাবিলাকৰ সেইবোৰ হৈ যাব আমি প্ৰথমে কাগজ আমি কাগজ পত্ৰকে প্ৰথমে আমি ল'ৰা ছোৱালীবিলাকৰ ফোন নম্বৰবোৰ কালেক্ট কৰিব লাগিব ফোনবিলাকহে তেতিয়াহে আমি সকলোকে লগ পাম ঠিক আছে দিবি দিবি বাৰু ঠিক আছে হেৰি ভাল পালোঁ মই হ'ব তোৰ ফোন নম্বৰটো মই অঁ অঁ অঁ অঁ সেইটো কথাই কৈছোঁ মই

যাব যাব যাব যাব সেইটো হয় বাৰু চেহেৰাবোৰ সলনি হ'বই আৰু এতিয়া আমাৰে বুঢ়া লিখিয়া হ'লো নহয় এতিয়া আমি এতিয়া বি এ পাছ কৰা আমাৰো পঁচিছ বছৰ হোৱা নাই জানো এতিয়া আমি বুঢ়া লেখিয়াটো হ'লোৱেই গতিকে বাৰু হ'ব দে তই কাম এটা কৰ তোৰ ফোন নম্বৰটো মই ছেভ কৰি থ'ম মই আজৰিপৰত তোলে ফোন কৰিম বৰ্তমান এতিয়া ব্যৱসায় সময় যে টাউনতে আছোঁ টাউনতে টাউনতে আছোঁ তই তই মাটি মানে মোৰ এই মাটি কিনিলোঁ মিলন নগৰত তই এই মিলন নগৰত মাটি কিনিলোঁ আৰু মোৰ দোকান আছে মালপানী চাৰিআলিত তই আহিলে মোলে ফোন এটা কৰি দিবি আৰু

মই হয়নি তই ঘ ঘৰ বনাবলে হ'ব যা হৈ যাব হৈ যাব মই সেইটো চাম গম পাইছোঁ তোক লাগেতো ন আকৌ আহিবলে মেলিবলৈ বাৰু ঠিক আছে তো মই মই এৰিছোঁ তোক মই তোৰ ফোন নম্বৰতো ছেভ কৰি থ'ম তোক মই সময় সুবিধা পালে ফোন কৰিম বাৰু দেই হ'ব দে বৰ ভাল পালো হ'ব দে